কৰ্মৰ বাহিৰত ৰুচি বুলি ক'লে মোৰ মই বেছিভাগ এই কম্পিউটাৰ গেম খেলি ভালপাওঁ গুলীয়াগুলি যোনবিলাক গেম আছে সেইসোপা খেলি মোৰ যিমান যি অফিচৰ ফাৰ্ষ্টষ্ট্ৰেচন আছে সেইবিলাকক গুলি মাৰি মানুহবিলাকক গুলি মাৰি শেষ কৰোঁ যিমান পাৰোঁ আৰু কম্পিউটাৰ গেমৰ লগত গুলীয়াগুলি গেমৰ লগত মই কাৰ গেম যোনবিলাক মষ্ট ৱানটেড আছে সেইগিলাখান খেলি মই খুব ভাল পাওঁ সেইবিলাকতে টাইমখিনি পাৰ কৰি দেওঁ আৰু চিনেমাবিলাক চাওঁ যোনবিলাক অলপ ক্ৰাইম ক্ৰাইম ডিটেকটিভ হওক ক্ৰাইম থ্ৰিলাৰ হওক এইবিলাক চাওঁ মাৰভেল ডিচে এইবিলাকৰ মুভি চাওঁ ৰিচেণ্টলি মই ডেয়াৰ ডেভিল চিজনটো চাই মই শেষ কৰিলো তাত মানে মই বহুতখিনি কথা নতুন কথা গম পালোঁ কিছুমান কথা মানে এনেকুৱা নহয় যে এইবিলাক চিনেমাত অকল এণ্টাৰটেইনমেণ্টহে দিয়ে লগতে তাতে এটা মৰেলো থাকে সেই মৰেলটো মই ল'ব চেষ্টা কৰোঁ সেইখিনিয়ে